এই অঞ্চলৰ লোকসকলে আধুনিক বিশ্বত অৰ্থাৎ এই বিশ্ৱায়ন যুগত পূৰ্বৰ ধৰ্মৰ যিখিনি ৰীতি নীতি এতিয়া কিছু পৰিৱৰ্তন হৈছে পূৰ্বতে তেনেধৰণৰ ধৰ্মীয় অনুষ্ঠানসমূহ উদযাপন কৰা হয় এতিয়া আধুনিকতাৰ যুগত যথেষ্ট আগতকৈ উন্নত ধ ধৰণে ধৰ্মীয় অনুষ্ঠান পালন কৰে যেনেকৈ

আগতে ধৰ্মীয় অনুষ্ঠানৰ নামত কিছুমান নিয়মহে পালন কৰা হয় এতিয়া কিন্তু অনুষ্ঠানবিলাক অলপ আগতকৈ বেছি বিশ্লেষণমূলকভাৱে বহলভাৱে উদযাপন কৰে তেনে ধৰক শংকৰ জন্মোৎসৱৰ দিশতেই কওক বা ভাদমহীয়া অনুষ্ঠানবিলাকৰ দিশতেই হওক আগতে জন্মোৎসৱৰ বুলি শৰাইভাগ দি

কিন্তু বৰ্তমান শংকৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি বহুতো বৰগীত লোকগীতৰ পৰা দিহানামৰ পৰা ধৰি বিশেষ আলোচনা চক্ৰৰ পৰা ধৰি বিভিন্ন অনুষ্ঠান উদযাপন কৰে আৰু লগতে ভাওনা অনুষ্ঠানো পাতি যুৱক যুৱতীসকলে এই দিশত অংশগ্ৰহণ কৰে আগতে ভাওনাত কেৱল পুৰুষেহে অংশগ্ৰহণ কৰিছিলে এতিয়া মহিলায়ো ভাওনাত অংশগ্ৰহণ কৰিব পৰা হ'ল আৰু আগতে সৰু চেমনীয়া বা শিশুসকলে যেনেকৈ ভাওনা পতা নাছিল এতিয়া শিশুসকলেও ভাওনা পাতিবলৈ লৈছে আৰু এই বিভিন্ন অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান বিলাক যেনেকৈ বাৰ্ষিক বৰসবাহ ভাওনা আগতকৈ এতিয়া যথেষ্ট জাক জমকতাৰে যথেষ্ট পইচা টকা পইচা ব্যয় কৰি খৰচ ব্যয় কৰি আটক ধুনীয়াকৈ অনুষ্ঠানবিলাক উদযাপন কৰিবলৈ লৈছে